ক'ভিড নাইণ্টিন মহামাৰী চলি থকা সময়খিনি আপোনাৰ খুব ভয়াবহ পৰিস্থিতি হৈছিলে আপুনি ক'তো ওলাব নোৱাৰে সোমাব মানে আপুনি কেনেকৈ ওলাই যাব কিবা যদি আপুনি দৰকাৰী দৰৱ চৰব আনিবলৈ থাকে কেনেকৈ ধৰণে আনিব কেইটা বজাত যাবলৈ দিব চৰকাৰী কিছুমান আপোনাৰ হেৰি আছিলে আপোনাৰ চৰকাৰে কোনটো সময়ত ওলাব দিয়ে সময় সময়খিনি দিয়ে সেইমতে মানুহখিনি ওলাই যাব লাগে ধৰি লওঁক যিয়ে ঘৰতে মানে আপোনাৰ খোৱা খোৱা বোৱা বস্তু আপুনি আনিবলৈ অসুবিধা হয় চব সময়তে ওলাই যাবও নোৱাৰে এতিয়া আপোনাৰ এতিয়া চব গোটেই বস্তু দৰৱেই আনক ধৰি লওঁক খোৱা বস্তুৰপৰা ধৰি লৈ আপুনি যিকোনো এটা কোনোবা আহিবও নোৱাৰে আপোনাৰ ঘৰত কোনোবা আহিলেও আপোনাৰ দূৰৰপৰাই কথা পাতিব লাগে মানুহবোৰ দূৰে দূৰে থাকে আমুকৰপৰা সোঁচৰি যাব নেকি তেনেকৈ মানুহবোৰ ভয় এটা ভয়ংকৰ এটা পৰিস্থিতি আপুনি কোনো কামটো আপোনাৰ হোৱাই নাছিলে তেনেকুৱা দিনত অকল ঘৰত আপুনি সোমাই থাকক আৰু টি ভিকে চাওঁক বা আপুনি ধৰি লওঁক লেপটপকে ল'লে আপুনি তাতে কিবা চিনেমায়ে চালে কিমান চাব একেখিনিকে আপুনি একেখিনিয়ে কৰি থাকিব লাগে ঘৰৰ ভিতৰতে সোমাই থাকা এটা মানে স্তব্ধ পৰিৱেশ সেই পৰিৱেশৰ কথা ভাবিলেতো আজিৰ দিনতো ভয় মানে ভাবিয়ে ভয় লাগে এতিয়াতো পৰিস্থিতি বহুত ভালে হ'ল কিন্তু ক'ভিড নাইণ্টিনৰ যিটো আপোনাৰ মহামাৰী আপোনাৰ গোটেই পৃথিৱীতে যিটো প্ৰভাৱ পেলাই থৈ গ'ল সেইটো চবৰে কাৰণে মানে সকলোৰে মানুহৰ কাৰণে এটা মানে এটা এটা কি বুলি ক'ম মই এতিয়া এটা ভয়ংকৰ দিন পাৰ কৰিলে এতিয়া ধৰি লওঁক আপোনাৰ এতিয়া ক'ভিড নাইণ্টিনৰ আপোনাৰ আকৌ ভেকচিন ল'ব লাগে ভেকচিন ল'বলৈও আপোনাৰ ক'ত পাব কি নাই কিছুমান আপোনাৰ ঠাইত আছে কিছুমান আকৌ ঠাইত নাই আপোনাৰ কিছুমান আপোনাৰ চবৰ কাৰণে নহয় এতিয়া ক'ভিড নাইণ্টিনৰ ভেকচিন ল'বলৈ আপুনি ধৰি লওঁক কিমান খবৰ লৈ থাকিব লাগিব যে আপোনাৰ ভেকচিন এভেইলেবল আছেনে নাই আপোনাৰ আপোন য'ত দিব তাতো আপোনাৰ এটা লাইন মানে লাইনত ৰ'ব লাগিব হেচি মানে একদম চিৰিয়েলি ৰৈ থাকিব লাগিব এতিয়া আপোনাৰ এনেকুৱা পৰিস্থিতি হ'য় কেতিয়াবা ভেকচিন শেষো হৈ যায় কিন্তু আপুনি যেনেকুৱা এটা পৰিৱেশ হৈ আছিলে ইটোৱে সিটোক চুব নোৱাৰি কিন্তু তেও বুলিতো মানুহে এতিয়া ক'ভিডৰ ভেকচিন মহামাৰীৰপৰা বাচিবৰ কাৰণে ভেকচিন ল'বৰ কাৰণে লাইন পাতিবলগীয়া হৈছিলে কিন্তু তেনেধৰণৰ পৰিস্থিতি এতিয়া আপোনাৰ ওলাই নগ'লেও নহয় তেনেকৈ ধৰণে আপুনি ইয়াতো এখন এখন ডিষ্ট্ৰিক্টৰপৰা এইখন ডিষ্ট্ৰিক্টলৈ যাবই নোৱাৰে কাৰণ আপোনাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ কৰি থৈছিলে আপুনি যাবলৈ হ'লেও আপুনি যদি এখন ডিষ্ট্ৰিক্টৰপৰা ইখন ডিষ্ট্ৰিক্টলৈ যায় পাৰ্মিচন উলিয়াব লাগে আপোনাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা এতিয়া অপোনাৰ মানুহখিনিক এনেকুৱা ধৰণৰ পৰিস্থিতি যাম হয় আকৌ কি কি বা আকৌ চেক কৰিব আকৌ আপোনাৰ চেক কৰিলে আকৌ কিবা ক'ভিডৰ এয়া সেইয়া হেৰিৰ আপোনাৰ ডিজিছ ওলাই বুলি আকৌ ক'ৰবাৰ আপোনাৰ ক'ভিড চেণ্টাৰলৈ আকৌ লৈ যাব নেকি তেনেকুৱা ধৰণৰ কিছুমান বহুত পৰিস্থিতি সেইটো কাৰণে বহুত মানুহ ওলোৱাও নাছিলে কিন্তু আপোনাৰ গোটেই স্তব্ধ পৰিৱেশ এটাৰ সৃষ্টি হৈছিলে এতিয়া আপোনাৰ পৰিৱেশো এনেকুৱা ধৰণৰ হৈছিলে যেন মানুহ আৰু নাথাকিবই নেকি ক'ভিড নাইণ্টিনৰ মহামাৰীত মানে নাইকিয়া হৈ যাব নেকি পৃথিৱীৰপৰা গোটেই মানুহখিনি মানে জীৱ জন্তু চব আপুনি পৰিৱেশতো এনেকুৱা হৈছিলে যেন মানে বহুত বছৰ বছৰ ধৰি বন্ধ হৈ আছে আপুনি বাহিৰত ওলালে দেখিব একদম মানুহ ৰাস্তাত আপোনাৰ দেখিবলৈ নাইকিয়া নিচিনা হৈছিলে যি সময়ত খুলি দিয়ে আপোনাৰ দোকান সমাৰ সেই তাতে বজাৰ কৰিব লাগিব মানুহে যি লাগে চব আনিব লাগিব তাৰ ভিতৰতে মানুহ আৰু জীয়াই থাকিলে আৰু কিন্তু পৰিস্থিতিটোৰ কথা ভাবিলে আজিও মানে এটা বৰ ভয় ভয়ংকৰ হেৰিলৈ যোৱা নিচিনা হৈছিলে বৰ্তমানতো এতিয়া ঠিকেই আছে কিন্তু যিটো ক'ভিড নাইণ্টিনে গোটেই পৃথিৱীখনক হেৰি এটা আপোনাৰ হেৰি প্ৰভাৱ পেলাই থৈ গ'ল সেইটো সকলোৰে কাৰণে মানে আপোনাৰ এটা ক'বলৈ গ'লে স্মৰণীয়য়েই হ'ব আৰু চবৰে মনত থাকিবগৈ